লিখাৰ সময়ত সাধাৰণতে মই এটা বন্ধ কোঠাত আবদ্ধ হৈ লওঁ কাৰণ বাহিৰৰপৰা যাতে কোনো ধৰণৰ হাই হুলস্থুলে মোক আমনি কৰিব নোৱাৰে যাতে মই সেই হাই হুলস্থুলবিলাক শুনি মোৰ যাতে সেই মনটো বেলেগলৈ গুচি নাযায় তাৰবাবে মই সাধাৰণতে এটা বন্ধ কোঠাত সোমাই লওঁ আৰু বন্ধ কোঠাত সোমাই লৈ কেতিয়াবা মই কি কৰোঁ অংক যদি কৰিবলগীয়া হয় তেতিয়া মই কিছুমান সুন্দৰ গান লগাই লওঁ যাতে মোৰ মনটো গৈ থাকে এটা মোৰ মোৰ সাধাৰণতে মনটো ভাল লাগি থাকে যাতে মই মোৰ মনটো ভাল লাগি লাগি অংক কৰিবলৈ মন যায় আৰু সাধাৰণতে মই ডায়েৰী আৰু জাৰ্নেল নিলিখোঁ আৰু মই কিবাকিবি লিখিবলগীয়া হ'লে প্ৰথমে মই অসমীয়া ভাষাতে ভাষাতেই লিখিম কাৰণ অসমীয়া ভাষাটো মোৰ মাতৃভাষা মই সৰুৰেপৰা অসমীয়া ভাষাতেই কথা কৈ আহিছোঁ অসমীয়া ভাষাতেই মই কিবাকিবি লিখি আহিছোঁ আৰু সেইবাবে মই প্ৰথমেই অসমীয়া ভাষাতেই কিবাকিবি লিখিবলৈ আৰম্ভ কৰিম